হয় আমাৰ এই অঞ্চলত ধৰা কিছুমান মাছ হ'ল যেনে বৰালি ৰৌ বাহু চন্দা কাৱৈ পুঠি চিতল কচ মাগুৰ ভকুৱা শ'ল গ্ৰাছ কাৰ্প কমন কাৰ্প কুহি মিৰিকা চাইনা পুঠি ইত্যাদি ইত্যাদি এই মাছবোৰৰ উচ্চ চাহিদা আছে বৰালি মাছৰ ৰৌ মাছৰ বাহু মাছ চন্দা মাছ কাৱৈ চিতল কচ মাগুৰ ভকুৱা শ'ল গ্ৰাছ কাৰ্প কমন কাৰ্প চাইনা পুঠি ইত্যাদি ইত্যাদি আমাৰ এই অঞ্চলত আটাইতকৈ বেছি মাছ ধৰা যায় ৰৌ বাহু চন্দা কাৱৈ চিতল কচ মাগুৰ ভকুৱা গ্ৰাছ কাৰ্প শ'ল কমন কাৰ্প কুহি মিৰিকা চাইনা পুঠি এই মাছ সমূহৰ দাম মই কৈ আছোঁ বৰালি মাছৰ বাৰশ টকা কে জি ৰৌ মাছৰ ছয়শ টকা কে জি বাহু মাছৰ আঠশ টকা কে জি চন্দা মাছৰ তিনিশ টকা কে জি কাৱৈ মাছৰ দুশ টকা কে জি চিতল মাছৰ পোন্ধৰশ টকা কে জি কচ মাছৰ বাৰশ টকা কে জি মাগুৰ মাছৰ পোন্ধৰশ টকা ভকুৱা মাছৰ ওঁঠৰশ টকা শ'ল মাছৰ বাইছশ টকা গ্ৰাছ কাৰ্প আঢ়ৈশ টকা কমন কাৰ্প পাঁচশ টকা কুহি এশ টকা মিৰিকা দুশ টকা চাইনা পুঠি পাঁচশ টকা